ন লাখ আশী হাজাৰ ছশ সাত সাত লাখ নব্বৈ হেজাৰ পাঁচশ ষোল্ল পাঁচ লাখ চল্লিছ হাজাৰ তিনিশ তেৰ তিনি লাখ সত্তৰ হাজাৰ সাতখ ওঠৰ ছয় লাখ পঞ্চল্লিছ হেজাৰ আঠশ সাতাইছ